হয় মই আগতে নৃত্য় প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিছিলোঁ বিভিন্ন ঠাইত নাচিবলৈও গৈছিলোঁ আৰু গাঁৱতে যেতিয়া মইনা মেল হয় তাতো কেইবাটাও গানত মই নৃত্য় প্ৰদৰ্শন কৰিছোঁ আনকি ডান্স শ্ব'সমূহ যেতিয়া ছিজন লৈ লৈ পাতে তাতো মই নাচিছোঁ আৰু স্কুল কলেজত নচাতোটো আছেই কলেজত এইবাৰ নাকৰ প্ৰগেম হৈছিল মই তাতো নাচিছোঁ কেইবাটাও গানত আৰু কেইবা ঠাইতো ফাৰ্ষ্টো হৈছিলোঁ ভাল লাগে এনেকৈ নাচি নাচি থকা মানুহৰ নাচিবলৈ পালে সচাঁকৈয়ে ভাল লাগে আৰু ভয়ো লাগিছিল কাৰণ এ এটা ডান্স শ্ব' বুলি ক'লে তাত বিভিন্ন জেগাৰ পৰা ভাল ভাল নৃত্য়শিল্পীসকল আহে তেখেতলোকৰ আগত ডান্স কৰিবলৈ ভয়ো লাগিছিল আপচোচো লাগিছিল কিন্তু সেই ভয় মই নকৰিপিনি নাচিছিলোঁ আৰু ভাল লাগিছিল সবেই যেতিয়া মৰম কৰে ভাল হৈছে বুলি কয় হাত চাপৰি বজায় তেতিয়া বহুত ভাল লাগিছিল